গৃহস্থী ধৰ্মটোৱেই হৈছে উত্তম ধৰ্ম গৃহস্থী ধৰ্মত আনন্দ থাকেই আৰু অকল আনন্দই নহয় আমি দুখৰ সময়তো বা আনন্দৰ সময়তো ধৰ্মীয় অনুষ্ঠান ঈশ্বৰলৈ কোনো যিকোনো আমি অনুদান বা অনুষ্ঠান আগবঢ়াওঁ কাৰণ অন্তৰত আনন্দ লাগে কাৰণ অসমত আনন্দ অসমত হিন্দু ধৰ্মৰ লোকসকলৰ বিশেষকৈ আমাৰ আনন্দৰ সময় কোন কোন সময়ত আহে যিবিলাক নেকি আনন্দৰ সময় আহে এই আনন্দৰ সময়ত আমি ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি ৰাখি পেলাই যদি আগবাঢ়ি যাওঁ ৰাইজৰ লগত যদি সহযোগ কৰোঁ যিকোনো ধৰ্মীয় অনুষ্ঠানত যদি গৈ পেলাই ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ তেতিয়াই মনলৈ আনন্দৰ ভাৱ আহি যায় কাৰণ ঈশ্বৰে কৈছে যে যি কৰে মোক আখ তাক কৰোঁ সৰ্বনাশ যি নেৰে মোৰ পাস তেওঁহে মোৰ দাসৰো দাস গতিকে ভগৱন্তই কিছুমান দুখো দিয়ে কিছুমান আনন্দও দিয়ে তাৰ ভিতৰতে ভগৱন্তক যদি কোনোৱে কেতিয়াও নেৰে তেওঁ গুনানুকীৰ্তন যদি নীতি নিয়মৰ মাজেৰে গুনানুকীৰ্তন কৰি যায় নিশ্চয় ভগৱন্তই কৃপা কৰি থাকিব বা সকলোকে অন্ত অন্তৰঞ্জন কৰিবলৈ উৎসাহ কৰিব তাৰ লগে লগে যিকোনো ধৰ্মীয় অনুষ্ঠানবিলাকত আমি যদি কোনোবাই ধৰি লওক নামঘৰ সাজিছে কোনোবাই স্কুল বনাইছে বা ৰাস্তা পদূলিৰ পৰা ধৰি ইত্যাদি ইত্যাদি ইত্যাদিবিলাকত এইবিলাকত যি পাৰোঁ ঈশ্বৰে দি যোৱা ঈশ্বৰে দিয়া যি মানে অৰ্থ আমি তালেও এগন্দা দিয়াত আমাৰ অন্তৰত আনন্দ লাগে বা ভাল লাগে সেয়েহে ধৰ্মীয় অনুষ্ঠানবিলাকত আমি যিকোনো অনুষ্ঠানেই নহওক তালৈ মানে দুপইচা দিয়াতো আমাৰ কোনো মতানৈক্য নাই বা কোনো বাধা নাই তালৈ দিলেহে অন্তৰত আমাৰ শান্তি লাগিব গতিকে উপহাৰ ক্ষেত্ৰত লৈ পেলাইও যিকোনো উপহাৰ উপহাৰ ধৰি লওক আমাৰ ৰাস্তা এটা বনাইছে কোনোবাই ক'ৰবাত সেই ৰাস্তাটোতো আমি অৰিহণা যোগাব লাগিব বা কোনোবাই ক'ৰবাত মানে বিদ্যালয় এখন বনাইছে সেই বিদ্যালয়খনতো তাত আমি অৰিহণা যোগাব লাগিব বা কোনোবাই নামঘৰ সাজিছে নামঘৰটো আমি অৰিহণা যোগাব লাগিব এই গুৰুজনাৰ যিখিনি যিবিলাক নেকি আমাৰ কাম এই কামখিনিত যিখিনি নেকি গুৰুজনাই আমাক দিছে মানৱ ধৰ্মৰ ভিতৰত মানৱ কত সাধনাৰ মূৰত মানুহ জীৱন পাইছোঁ মানুহ জীৱন পাই পেলাই গুৰুজনাই যিবিলাক আমাক দিছে এই দি যোৱাবিলাক যদি আমি সেইমতে সময় সাপেক্ষে যদি যিকোনো অনুষ্ঠানবিলাকলৈ আমি আগবঢ়াওঁ তেতিয়াহ'লে আমাৰ তাতেই আনন্দৰ সময় আছে এই আনন্দৰ মাজেদি আমি কাম কৰি গ'লে মানে ঈশ্বৰে নিশ্চয়ে আমাক মোৰ বুলি গ্ৰহণ কৰি ল'ব বা ধৰ্মীয় অনুষ্ঠানবিলাকতো লৈ পেলাই যি ধৰ্মীয় অনুষ্ঠানেই নহওক প্ৰত্যেক ধৰ্মীয় অনুষ্ঠানতেই আমি অনুদান বা ঈশ্বৰৰ দি যোৱা আমি দান বৰঙণি আগবঢ়োৱাটো মানৱ সমাজেও ধৰ্ম বা প্ৰত্যেকৰে আমাৰ এই কৰণীয় কাম সেয়েহে আমি ভগৱন্তৰ চৰণত সদায় একত্ৰিত হৈ ভয় থাকিব লাগিব যে এইবিলাক এইবিলাক অস্থায়ী মানৱ জীৱন কেইদিন আমি জীয়াই থাকিম যিকেইদিন পৃথিৱীলৈ আহিছে মানৱ জীৱনৰ ভিতৰত মানৱ জীৱন হৈছে শ্ৰেষ্ঠ জীৱ এই মানৱ মানৱ দেহাৰো শ্ৰেষ্ঠ জীৱ হৈ পেলাই যি কিদিন আমি পৃথিৱীত থাকিম এই পৃথিৱীত থকা দিনকেইটাত আমি সদায় আনন্দৰ মাজেৰে বা ঈশ্বৰৰ যিবিলাক গুণানু কীৰ্তন ঈশ্বৰৰ গুণানু কীৰ্তন মতে যদি আমি কাম কৰি যাওঁ খোজত খোজ মিলাই যাওঁ নিশ্চয় ভগৱন্তে আমাক কৃপা কৰি থাকিব বা অন্তৰো আমাৰ আনন্দ লাগি থাকিব গতিকে মানৱ ধৰ্মৰ ভিতৰত আমাৰ যিবিলাক নেকি অধিকাৰ সেই অধিকাৰবিলাকতো আমি সকলোতে ইয়াত একত্ৰিত হৈ থকাটো আমাৰ বাঞ্চণীয় থাকিব কাৰণ কত সাধাৰণ মই মানৱ জীৱন পাইছোঁ আমি মানৱ জীৱন পাই পেলাই আমি কি কৰিব লাগিব দুৰ্লভ মনুষ্য জীৱন আমাৰ জীৱনটো হৈছে অতি দুৰ্লভ এই অতি দুৰ্লভ মনুষ্য জীৱনটো আমি জন্মগ্ৰহণ কৰি পেলাই আমি কি কৰিব লাগিব দা নং ভোগ নাচো নাচো বিদেশ্য চৌন দা তিনি ভেনতাই তৎস্য যদি আমি দান নকৰোঁ ঈশ্বৰে দিয়া বস্তু আমাৰ হয় দি পেলাই ঈশ্বৰ দিয়া বস্তু যদি আমি দুখীয়া দৰিদ্ৰক দান নকৰোঁ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ দুপইচা দান নকৰোঁ তেতিয়াহ'লে সেইবোৰ কি বুলি কৈছে যে এই ফুটছাইৰ লগত তুলনা কৰিছে জুয়ে পোৰা যিটো ফুট চাই এই ফুটছাইটোৰ লগত তুলনা কৰিছে গতিকে আমি ঈশ্বৰৰ লগত সদায় বিশ্বাসত থাকিব লাগিব কেনেকে ভগৱন্তে আমাক কৰোণা কৰিব কৃপা কৰিব যদি আমি যিকোনো অন্তৰংগভাৱেৰে অনুষ্ঠানবিলাকত ধৰ্মীয় অনুষ্ঠানবিলাক যোগদান কৰোঁ আজি আমাৰ গৃহত নাম সেৱাই হওক বা কোনো নামঘৰত ভাওনা সভাহেই হওক আমি বছৰে কম আমাৰ যি ৰীতি নীতি গুৰুজনাই দি যোৱা আমাৰ ৰীতি নীতি এই ৰীতি নীতিবিলাক আমি পালন কৰি যোৱাটো আমাৰ এক নম্বৰ কৰ্তব্য বুলি ভাবোঁ